মই আছোঁ দিয়ক ভালে আপোনাৰ কেনেকুৱা নাই মই বৰ্তমান মোৰ অলপ ইঞ্জিয়ৰী চলি আছিলে তো মই এতিয়াতো খেলি থকা নাই কাৰণ মই অলপমান দুখ পালোঁ তো সেইবাবে মই এতিয়া কেইদিনমান ফ্ৰীয়ে আছোঁ হয় কওকচোন

হয় আপুনি ঠিকেই কৈছে কাৰণ আজিকালি যিহেতু মানুহে বা ল'ৰা ছোৱালীবিলে পঢ়াতে বেছি গুৰুত্ব দিয়ে আৰু আমাৰ যিবোৰ পেৰেণ্টছ আছে তেওঁলোকেও খালি পঢ়াৰ কথাই কৈ থাকে কিন্তু পঢ়াৰ লগতে মানুহে শাৰীৰিক শাৰীৰিকফালেও চাব লাগিব কাৰণ অকল মগজুৰ বিকাশ হ'লেই নহ'ব দেহটোৰো বিকাশৰ বহুত দৰকাৰ আছে চ' আপুনি এইটো মুভমেণ্টৰ দাদা ভাল চিন্তাই কৰিছে মই আপোনাক সম্পূৰ্ণ সহায় কৰিম এইখিনি কথা আমি অতি ভালকৈ ছ'চিয়েল মিডিয়াত দিলে মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাব্লিকক বহুত সোনকালে আমি এইখিনি কথা জনাব পাৰিম আৰু যিহেতু মোৰ অলপ ফলৱাৰ বেছিকৈ আছে ছ'চিয়েল মিডিয়াত তো মই এইখিনি কথা যদি ছ'চিয়েল মিডিয়াত পাব্লিছ কৰি দিওঁ তেনেহ'লে বহুত মানুহলৈকে এইবোৰ কথা যাই পাব

ঠিকেই হয় ইয়াৰপৰা গৈ হয় প্ৰথমতে আমি ছ'চিয়েল মিডিয়াৰদ্বাৰা মানুহক সেইটো বস্তুৰ প্ৰতি অৱগত কৰাব লাগিব এৱোৰনেছটো চাৰিওফালে পঠাব লাগিব তাৰপিছত আমি যেতিয়া মানুহবিলাকে এইবোৰ কথা গম পাব তাৰপিছত আমি স্কুলবিলাক পৰিভ্ৰমণ কৰি তাতে আমি ষ্টুডেণ্টবিলাক চিলেক্ট কৰি লৈ সেই হিচাপে আমি আগবাঢ়িব লাগিব হয় আমি আমি প্ৰথমতে ছ'চিয়েল মিডিয়াতেই বস্তুখিনি দি দিওঁ যেতিয়া মানুহে গম পাব তেতিয়া লাহে লাহে আমি নেক্সট ষ্টেপটো বা নেক্সট হেৰিৰ কাৰণে আমি আগবাঢ়িব পাৰিম

ঠিক আছে ধন্যবাদ